কওকচোন অভিনৱ কোৱা কোৱা ভাল ভাল ভাল মই তোমাৰ আছোঁ এনে আছোঁ ব'ৰ লাগিছে বন্ধ লগটো পাব লাগিছিল বাৰু তোমাকো বহুতদিন হ'ল লগ নোপোৱা আগৰ সেই আদ্দাবোৰ নাইকিয়া হৈ গ'ল আৰু

আমি কিন্তু এতিয়া আজি কাইলৈও কাই কাইলৈ যায় কাইলৈ যাওঁ নেকি কাইলৈ কিন্তু হেৰি আছে বন্ধ আছিল কিন্তু কাইলৈ আজিতো দিনটো গুচিয়ে গ'ল ত' কাইলৈ ভাটিবেলা গ'লে বেছি ভাল হ'ব নেকি দেবাংগী গাৰ্ডেন তাত কিন্তু মানুহ যথেষ্ট হয় কিন্তু দেই বন্ধ দিনত কিন্তু বহুত বেছি মানুহ হয় আৰু বহুত ভাল লাগে মানে একদম হাঁ হাঁ ঠাই ঠাইখিনি বহুত ভাল ঠাইখিনি বহুত ভাল আৰু মানে মানুহ মানুহ হয় মানে বেছি ভাল লাগে আৰু বহুত বেছি হয় গাড়ী থ'ব জাগা নাথাকে জাগা নাইকিয়া বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে তাৰমানে

আমি যাম আৰু লগৰ কেইটামান গ'লে ভাল হ'ব মই লৈ লওঁ নেকি ইহঁতকে অৰূপ প্ৰাঞ্জলহঁতক লৈ লওঁ নেকি কাৰণ সববিলাক গ'লে ভাল হ'ব কিহত যাবা বাইকত যাবা গাড়ীতনে কিহত বাইক হ'লে ভাল আৰু নিজৰ ইচ্ছা মতে আমি দেৰিকে ঘূৰি আহিব পাৰোঁ গাড়ী ল'লে আকৌ এক্সষ্ট্ৰা বেছি খৰচ এটা হৈ যায় গাড়ী ৰাখি থৈ দিলে আৰু তাত চাগে খোৱা বোৱাটো চাগে আমি কিনি খাম চাগে লৈ নাযাওঁ চাগে

অৰূপ অৰূপ দেৱজিৎ এনেকে লৈ যাম দেৱজিতকো ক'ম বাৰু মই সি আহিব পাৰে নে নোৱাৰে বা সি আকৌ তাৰ স্কুল থাকে নহয় তাৰ আজিকালি সি সি এটা এল পি স্কুলৰ কাৰণে বহুত বেছি মানে কাম দিয়ে তাক সেইটো কাৰণে আৰু ইহঁত অঁ বন্ধ বুলি সময় পাব পাৰে কাৰণ সিহঁতৰ আকৌ দেওবাৰ মানে বেলেগ বাৰতো সিহঁতৰ লিখা মেলা ঘৰত কাম থাকে বহুত ঠিক আছে মই খবৰ ল'ম মই ইহঁত দুটাকো মই এটা ফোন কৰোঁৱে ৰ'বা এতিয়া খবৰ কৰোঁৱে আমি কিন্তু দেৱাংগী পাৰ্কত কিন্তু গ'লে বহুত ভাল হ'ব বেলেগত বেলেগত নাযাওঁ আমি দেবাংগী পাৰ্কতে চাগে যাম চাগে তাতে গ'লে বেছি ভাল হ'ব আৰু

হয় হয় হয় ঠিক আছে ঠিক আছে